ৰন্ধনশালত আচলতে চব সকলো ধৰণৰ বস্তুৱেই ব্যৱহাৰ হয় গতিকে ইয়াতে বিৰল আৰু অসাধাৰণ বুলি কবলৈ গ'লে বাঁহগাজ মানে বেম্বো ছুত যিটো সেইটোৰে ডাইলত দি খায় ভালো লাগে বা বিভিন্ন ধৰণৰ মাংসৰ লগত দি খাব পাৰি ঠিক তেনেকৈ নৰসিংহ আছে নৰসিংহ মানিমুনি ঔটেঙাৰ গুড়ি বা ঔটেঙা মাছ দি কিনে সাধাৰণতে সকলো বস্তু ইউজ হয় কিন্তু মই যিকেইটা বস্তু কলো ঔটেঙা গুড়ি মানিমুনি তাৰপিছত বাঁহগাজ এইবোৰ সাধাৰণতে ৰান্ধনীশালত দেখা পোৱা নাযায় আৰু এইবোৰ এইকেটাই বিৰল বুলি ক'ব পাৰি মোৰ হিচাপত